অসমত যিবিলাক খেল চলি আছে ক্ৰিকেট ফুটবল টেনিছ বেডমিণ্টন প্ৰত্যেকটোৱে একোটা একোটা বিভাগ প্ৰত্যেকটো বিভাগৰ খেলত নিজৰ প্ৰতিভাবিলাক বেলেগ বেলেগ ধৰণে ওলাই পৰে কোনোবাই ক্ৰিকেট খেলে তাত কোনোবাই কেছ ধৰিছে কোনোবাই ভাল বেটিং কৰিছে কোনোবাই কীপাৰ ভাল কীপাৰ কৰিছে কোনোবাই এটা ছটা বলত ছটা ছিক্স মাৰিছে কোনোবাই আউট হৈছে ই কথাবিলাক যেতিয়া অনুসৰণ কৰা যায় ক্ৰিকেট খেলত তেতিয়া তেখেতলোকৰ প্ৰতিভাবিলাক ভাগে ভাগে পোৱা যায় আৰু এই খেলসমূহৰ খেলসমূহৰ পৰা প্ৰতিভাবিলাক বুটলিব পাৰি আৰু এটা কম্পিটিশ্যন লাইনত আহে যে মই আজি দুটা উইকেট লৈছোঁ কালিলে মই কেনেকৈ চাৰিটা উইকেট লৈ মই মোৰ প্ৰতিভা বেছিকে বিকাশ কৰিব পাৰোঁ তেনেকুৱা যিবিলাক চিন্তাধাৰা সেই চিন্তা ধাৰাবিলাকৰ যোগেদি দেশৰ ক্ৰীড়া জগতখন উজলি উঠিবলে বেছি সময় নালাগে প্ৰত্যেকজন যুৱক যুৱতীয়ে যদি নিজৰ শাৰীৰিক কষ্টৰে খেলসমূহত অংশগ্ৰহণ কৰে তেতিয়াহ'লে নিজৰ ভৱিষ্যতটো খেলৰ যোগেদি পৰিচয় দিবলৈ সক্ষম হ'ব ঠিক তেনেকৈ ফুটবল খেলতেই হওক সৰুতে আমি ফুটবল খেলিছিলোঁ গলকীপাৰ বনাইছিলোঁ ইফালে এটা শিলগুটি দিওঁ আৰু সিফালে এটা শিলগুটি দিওঁ তেতিয়া আমি নাজানো ফুটবল কি বস্তু আমি নাজানো আমি সৰু সৰু বৰ টেঙাৰ বল বা মেটেকাৰে বনোৱা বল এনেকে আমি বাল্যকালত ধেমালি কৰি ফুটবল খেলিছিলোঁ পাছত পৰ্যায়ক্ৰমে আমি বুজি উঠিলোঁ যে ফুটবলটো ফুটবল খেলিলে বা ফুটবলৰ পৰা যিবিলাক প্ৰতিভা বিকাশ হ'ব সেই ফুটবল খেলিয়ে বিশ্বজয় কৰিব পৰা বিশ্বজয় কৰিব পাৰে কোনোবা এজন মানুহক ডাঙৰ মানুহ বুলি যাক পৰিচয় দিয়া হয় সেই মানুহজন ডাক্টৰে হওক ইঞ্জিনীয়াৰ হওক তেখেতক চিনি নাপাবও পাৰে কিন্তু এজন প্ৰতিভাৱান খেলুৱৈক বিশ্বই চিনি পাবলৈ বেছি সময় নালাগে খন্তেকীয়া তেখেতৰ প্ৰতিভাৰ যোগেদি গোটেই বিশ্বই সেই ব্যক্তিজনক চিনি পাব পাৰে যেনে ভাৰতৰ ধৰকচোন আজি শচীন টেণ্ডুলকাৰ আজি মহেন্দ্ৰ ধোনী বা গৌতম গম্ভীৰ বা যুৱৰাজ সিং হৰভজন সিং এইসকল ব্যক্তি কেনেকৈ বিখ্যাত হ'ল তেওঁলোকে ফুটবল খেলি হ'ল আজি ৰোণাল্ডো মেচি আজি কেনেকৈ বিশ্বত জিনি আছে তেওঁলোকে সৰুতে সৰুৰ পৰা অনুকৰণ কৰি এই প্ৰতিভাবিলাক বুটলি তেওঁলোকৰ ভৱিষ্যতটো লগতে দেশক পৰিচয় কৰি দিয়া এটা সুন্দৰ সুযোগ খেলৰ যোগেদি কৰিব পাৰে ঠিক তেনেকৈ টেনিছ বেডমিণ্টন বেডমিণ্টন আমি আগতে খেলিছিলোঁ বেডমিণ্টনটো আমি ঢকুৱা কাটি বেট বনাই ৰছী এডাল কলঠোৱা এডাল ৰছী দি আমি বেডমিণ্টনৰ ক'ৰ্ট বনাই আমি বেডমিণ্টন কি বস্তু বুজি পোৱা নাছিলোঁ আমি সৰুতে ধেমালি কৰোঁ কিবা বল এটা বনাই বেডমিণ্টন বুলি এনেকে দেখোঁ আৰু নেট চেট দি নেট লগাই থৈ কিন্তু আমি সেইটো নকৰোঁ সৰুতে খেলি খেলি এনেকে ধেমালি কৰি খেলি থাকোঁ কিন্তু তাৰ পাছত বুজি পালোঁ যে বেডমিণ্টনৰ যোগেদিও পৃথিৱী জয় কৰিব পাৰি প্ৰত্যেকটো প্ৰত্যেকখন খেলৰ আদব কায়দা বা শাৰীৰিক যিবিলাক এক্সাৰচাইজ সেই এক্সাৰচাইজবিলাক বেলেগ বেলেগ আৰু প্ৰত্যেকেই প্ৰত্যেকটো বস্তু ভাল নাপায় কোনোবাই ক্ৰিকেট খেলি ভাল পায় কোনোবাই ফুটবল খেলি ভাল পায় কোনোবাই টেনিছ খেলি ভাল পায় কোনোবাই বেডমিণ্টন খেলি ভাল পায় এই ভালপোৱা যিটো অভ্যাস এই অভ্যাসটো চবৰে বেলেগ বেলেগ গুণগত কিছুমান বৈশিষ্ট্য থাকে আৰু নিজেই নিজেই প্ৰত্যেকখন খেলৰ অধিকাৰী হ'বলৈও হ'বও পাৰে যদিহে কষ্ট কৰে কিন্তু নিজাকৈ এখন খেল যিজন ব্যক্তিয়ে বাছি লয় তেওঁ সেই খেলৰ যোগেদি বিশ্ব জয় কৰিব পাৰে আৰু বিশ্বই তেখেতক চিনি পাবলে বেছি সময় নালাগে যদিহে প্ৰতিভাৱান খেলুৱৈ হয় যেনে ফুটবলৰ ক্ষেত্ৰত মেচি আৰু ৰোণাল্ডো